শৰীৰটো ভালে ৰাখিবলৈ আমি বিভিন্ন ধৰণৰ খাদ্য খাব লাগে যেনে ফ্ৰেছ বস্তু খাব লাগে ৰাতিপুৱা শুই উঠি সদায় পানী এমগ বা আধা লিটাৰ বা এক লিটাৰ খাব লাগে পানী খোৱাৰ পিছত আধা ঘণ্টা ৰৌ পানী খাব লাগে পানী খালে স্বাস্থ্যটো ভালে ৰাখে পানীয়ে সদায় আধা ঘণ্টা মূৰে মূৰে সদায় প গৰমৰ দিনতটো বহুত বেছি পানী খাব লাগে পানীয়ে শৰীৰটোত ঠিকে ভালে ৰাখে তাৰপিছত পানী খোৱাৰ পিছত আধা ঘণ্টা বা এঘণ্টাৰ পিছত লাল চাহ একাপ খাওঁ লাল চাহ চেনি নিদিয়া লাল চাহ খাব লাগে গাখীৰ চাহ একদম বেয়া খোৱা লাল চাহ খাব লাগে চাহটোৱে আমাৰ একদম মনটো আৰু ব্ৰেইনটো সতেজ কৰি ৰাখে সেইটো কাৰণে ভাল হয় ব্ৰেইনটো আৰু মনটো একদম সতেজ কৰি থাকে লাল চাহ তাৰপিছত তেনেকৈ তাৰপিছত ৰাতিপুৱা শুই উঠি সেয়া পানী চাহ খাওঁ চাহ খোৱাৰ পিছত দুপৰীয়া ভাত খোৱা হয় দুপৰীয়া ভাত খালে একদম ফুল ফুল পেট খাব লাগে একদম পেট ভৰ্তিকৈ খাব লাগে ভাত সাঁজ খাওঁ কিন্তু ৰাতি ৰাতি যেতিয়া আমি ভাত খাওঁ ৰাতি সদায় ৰাতি ফুল পেট খাব নালাগে যিমানখিনি খোৱাৰ প্ৰয়োজন তাতকৈ কমাই খাব লাগে কাৰণ আমি ৰাতি একো কাম নকৰোঁ ভাত খাই উঠি শুই যাওঁ যিহেতু শুই শুলে আমাৰ হজম হ'বলৈ দিগদাৰ হয় বস্তুখিনি সেইকাৰণে তেতিয়া আমি ইমান বেছি পৰিমাণে ভাতটো খাব নালাগে আৰু ৰাতি বেছিভাগ নিজৰ শৰীৰটোৰ বাবে ৰুটি খাব লাগে ৰুটি খালে বেছি ভাল বেছি ভাল সেইকাৰণে দিনত ভাতটো পুৰা একদম ধুনীয়াকৈ খাব লাগে আৰু ৰাতি আধা পেটি বা আধা পেটি মানে কমকৈ যিমান পৰিমাণে খাব লাগে তাতকৈ কম পৰিমাণে খাব লাগে তেতিয়া আমাৰ শৰীৰটো ভালে দেখা আৰু যিহেতু আমি ভাত খোৱাৰ পিছত শুই থাকোঁ তেতিয়া হজম নহয় হজম নহ'লে বস্তুবিলাক হজম নহ'লেও সেইকাৰণেই কমকৈ খাব লাগে ৰাতি ভাত খাই উঠি সদায় এগিলাচ এগিলাচ গাখীৰ খাওঁ গাখীৰ খাই গাখীৰে আমাক বিভিন্ন ধৰণৰ উপকাৰ কৰে উপকাৰ কৰে গাখীৰে আমাক তেনেকেই তেনেকৈ আৰু ফ্রেছ বস্তু সাৰ নিদি সাৰ দিয়া ঘৰুৱাভাৱেই ঘৰুৱাভাৱে কৰা পাচলি শাক চাক শাকজাতীয় বস্তু খাব লাগে ঢেকীয়া পালেং এনেকুৱা বস্তু শাকজাতীয় বস্তু খাব লাগে ঘৰুৱা যিহেতু মানে এইবোৰ ভেকচিন ব্যৱহাৰ নকৰা পাচলি খালে আমাৰ শৰীৰটো বেছি ভালে ৰাখায় যদি ভেকচিন ব্যৱহাৰ কৰা পাচলি পাচলি এইবিলাক খোৱায় তেতিয়া আমাৰ গাবোৰ দুৰ্বল হয় বিভিন্ন বেমাৰ হয় বেমাৰ হয় এলাহ এলাহ ভাৱ হয় কাম কৰিবলৈ মন নাযায় সেইকাৰণে সদায় সতেজ বস্তু খাব লাগে আৰু ফ্ৰিজত বস্তু ৰাখি খাব নালাগে ফ্ৰিজত বস্তু সদায় তলৰ চেচা চেচা চেছাত থ'ব লাগে বস্তু তেনেকৈ খাব লাগে কিন্তু ফ্ৰিজৰ বস্তু খাব নালাগে যিহেতু ফ্ৰিজত এটা গেছ থাকে সেই তেনেকুৱা পৰিমাণৰ বস্তু খালে অলপ বিপদজনক এইবোৰ পেকেটজাতীয় এনেকুৱা বস্তু খাব নালাগে ভাত ভাতটো ভাতটো খাব লাগে ভাতটো সদায় প্ৰত্যেক দিনাই এটা এটা ডিম ডিম খাব লাগে আৰু কেতিয়াবা কেতিয়াবা মাছ মাংস ব্যৱহাৰ কৰা হয় কিন্তু ব্ৰইলাৰ আমাৰ শৰীৰৰ বাবে একেবাৰে অপকাৰ খালেও মাংস ঘৰুৱাভাৱে লোকেল লোকেল মুৰ্গী লোকেল হাঁহ এনেকুৱা জাতীয় মাংস খাব লাগে ব্ৰইলাৰটো কেতিয়াবা এদিন দুদিন খোৱাটো বেলেগ কথা কিন্তু সদায় ৰেগুলাৰ খোৱাটো একদম স্বাস্থ্যৰ বাবে অপকাৰ যিহেতু ব্ৰইলাৰটো বেজী দি ব্যৱহাৰ কৰা দৰৱ দৰৱ দি ব্যৱহাৰ কৰা হয় সেইবোৰ ডাঙৰ ডাঙৰ হাড়বোৰ ফুপোলা হয় হাড়বোৰ কমজুৰী হয় এলাহ এলাহ এলাহভাৱ হয় তেনেকুৱা সেইবিলাক বস্তু খাব নালাগে শাক পাচলি বেছি খাব লাগে ঘৰুৱা সেই বাবে শাক পাচলি পালেং শাক লাই শাক ঢেকীয়া এইবিলাক জাতীয় বস্তু খাব লাগে বেছিকৈ ঐ বেছিকৈ আৰু পানীটো ৰেগুলাৰ খাব লাগে মানুহে কয় আধা লিটাৰ দিনত পাঁচ লিটাৰ মই নাজানো বিশেষকৈ কিন্তু মানুহে কয় পাঁচ লিটাৰ পানী খাবি চাৰি লিটাৰখিনি কোনে বিভিন্নজনে বিভিন্ন মন্তব্য দিয়ে কিন্তু মই এঘণ্টা মূৰে মূৰে আধা লিটাৰ আধা লিটাৰ এনেকৈ পানী খাই থাকোঁ আৰু খোৱাটো একেবাৰে জৰুৰী কাৰণ পানীয়ে আমাক বহুত মানে এনাৰ্জি দিয়ে এনাৰ্জি দিয়ে কাম কৰিবলৈ এই এলাহভাৱ দুৱাই পানী আমাক এনাৰ্জি দিয়ে আমি গাটো সতেজ হওঁ মন আৰু কেতিয়াবা লাল আৰু যদি মোৰ টিংটিঙা এনেকৈ লাল চাহ একাপ খাই দিব লাগে লাল চাহে আমাৰ ব্ৰেইনটো সতেজ কৰি ৰাখে সতেজ কৰি ৰাখে শৰীৰটো বিভিন্ন তেনেকেই এইবিলাক বিভিন্ন বস্তু এনেকেই খোৱা হয় ঘৰুৱা বস্তু যিমান তৰা ঘৰুৱাহি যিমান ঘৰুৱীভাৱে যিখিনি বস্তু ব্যৱহাৰ কৰে সেইখিনি বস্তু খালে বেছি ভাল কাৰণ বজাৰৰ পৰা অনা বস্তু সদায় বেজী দি ভেকচিন দি এনেকুৱা ফাৰ্মত যিহেতু ভেকচিন দি দি বনায় সেইবিলাক বস্তু আমাৰ শৰীৰৰ বাবে একেবাৰে উপ উপকাৰ নহয় যিহেতু ঘৰত যিবিলাক খেতি কৰা হয় আলুৰ খেতিয়ে হওক বা শাকৰ খেতিয়েই হওক সেইবিলাক যিহেতু ফ্ৰেছ সতেজ সেইবিলাক কোনো এইবিলাক বিভিন্ন দোকানৰ পৰা আনা সাৰ দি ঘৰুৱাভাৱি গোবৰ সাৰ পচন সাৰ এইবিলাক দি বনোৱা হয় সেইবিলাক আমাৰ খালে শৰীৰৰ পৰা একেবাৰে ভাল হয় শৰীৰটো সুস্থ কৰি ৰাখে আৰু সুস্থ শৰীৰ থাকিলে কোনো কামত আমি কৰিবলৈ এলাহ এলাহ নকৰোঁ কোনো দুৰ্বল দুৰ্বল নালাগে কামটো সোনকালেই হয় আমাৰ শৰীৰটো ভালে ৰাখিলেহে আমি কাম কৰিবলৈ যিহেতু আমাৰ মন যায় সেইকাৰণে শৰীৰটোৰ ওপৰত তেনেকৈ বহুত ভালদৰে যত্ন ল'ব লাগে এইবিলাক সতেজ বস্তু খাব লাগে সেইবিলাক তেনেকৈ কৰিব লাগে আৰু গাখীৰ খাব লাগে গাখীৰে আমাক বহুতো উপকাৰ কৰে স্বাস্থ্যটো ভিটামিন থকা বস্তু খাব লাগে ভিটামিন থকা বস্তু ভিটামিনে আমাৰ গাটো সতেজ কৰি ৰাখে সেইবিলাক বিভিন্ন বস্তু এয়াই মোৰ আজিলৈ সামৰিছোঁ এইখিনিয়ে ল'ব লাগে ঘৰুৱা বস্তু সতেজ ঘৰুৱা বস্তু খাব লাগে তেতিয়া মন চন সতেজ হয় মনটো ভালে ৰাখে স্বাস্থ্যটো ভালে থাকিলে মনটো ভালে থাকে সেইকাৰণে কৈছোঁ ঘৰুৱা বস্তু খাব লাগে সেইবিলাকেই এতিয়ালৈ মই সামৰিছোঁ